হেল্ল' অঁ মই ফ্লিপকাৰ্টত জীন্ছ এটা অৰ্ডাৰ দিছিলোঁ জীন্চটো আচলতে মিলা নাই মিলা নাই মানে কমৰটো মিলা নাই মোক থাৰ্টি টু লাগে থাৰ্টি ফ'ৰ আহিছে কিন্তু জীন্চটো বহুত ভাল লাগিছে জীন্সৰ কালাৰটো বহুত ভাল লাগিছে ত' থাৰ্টি ফ'ৰটো মোক পঠিয়াই দিলেই হ'ল আৰু পঠিয়াই দিয়াত যেন আপোনালোকে সহায় কৰে তাকে থাৰ্টি ফ'ৰ